হেল্ল' অঁ হেল্ল' কি কি কৰিছা

ভালে বোলে ফুৰোৱা

তাকে মই খবৰ এটা লওঁচোন বুলিবলৈ ফোন কৰিলোঁ হেৰি আকৌ এই কাজিৰঙালৈ যাম বুলি ভাবিছোঁ ক কাজি কাজিৰঙালৈ হেৰি আমি ভালকৈ এনেকুৱা বলেৰ' এখনতে উলিয়াও উলিয়াই মেলি যাওঁচোন আমি তোমালোকৰ পৰিয়ালটোৱে আমাৰ পৰিয়ালটোৱে গম পালা নাই

এতিয়া পইচাটো দুইজনীয়ে সমান সমানকৈ মিলাম আৰু এহেজাৰ পৰে গাড়ীখনে হেৰি হেজাৰ কৰিছে আকৌ তোমাৰ আঠ হেজাৰ কৈছে আকৌ অঁ আমাৰ মানুহজনে সুধিলে তাৰপৰা হেৰি আঠ হেজাৰ কৰিছে কৰি কিনে তাৰপিছত এয়া ধৰা খোৱা বোৱাবোৰ নিজে নিব লাগিব আৰু তাতে সেই ভাবিছোঁ অকণমান স্পেচিয়েলকৈ ছাগলী মাংসকে লৈ লওঁ নেকি হ'ব খাব মানুহজনে খাব নহ্ ল'ৰা ছোৱালীবোৰে তাৰপৰা আকৌ চাউলটো বাচমতি চাউলটো লৈ ল'ম তাৰপিছত এইটো পনীৰ লৈ ল'ম তাৰপৰা ধেৰ আইটেম নবনাও সেই দুটাকে বনাম আৰু এইবিলাক ব্ৰেকফাষ্টৰ কাৰণে কিবা কিবি লৈ ল'ম হ'ব

অঁ অঁ

অঁ ক'ব পাৰিবা আৰু হেৰি আমি এতিয়া ধৰা ৰাতিপুৱা অকণমান সোনকালে ওলাই যাম আৰু কাজিৰঙা একদম সোনকালে পোহৰে পোহৰে পোৱাকৈ গৈ মেলি ঘৰতে অকণমান ৰুটি ভাজি কণী এনেকৈ বনাই লৈ যাম আৰু ৰাস্তাত খাই যাবলৈ আৰু গৈ পাওঁগৈ মানে আৰু ধৰা ব্ৰেকফাষ্টটো কৰিম আৰু আকৌ কৰি মেলি বোলে ভাত পানী বনাম আৰু হেৰি গম পালা এতিয়া দিগদাৰহে হয় তাৰপৰা হেৰি ৰ'বা কি ক'ম বুলি ভাবিছিলোঁ হেৰিটো এতিয়া এনেই পোলাওটো বনালে ভাল হ'বনি বাৰু নহ'লে বাচমতি চাউলটো লৈ যে নিম যে অঁ অঁ অঁ খাব ভাল পাব বগা ভাতো বনাম আৰু ধৰা ধুনীয়াকৈ অঁ নহয় যে কম যে আমি ধুনীয়াকৈ বনাই মেলি তাতে মাংসটো অলপ গ্ৰেভিকৈ বনাম ধুনীয়াকৈ সব মানে ইয়াৰ পৰা ৰেডি কৰি লৈ যাম আৰু গম পালানে ধুনীয়াকৈ ৰচুন আদা পিচি পেষ্ট কৰি সব টেমাই টেমাই বৈয়ামে বৈয়ামে ভৰাই ল'ম ভৰাই গিলাছ ডিছ গিলাছ আকৌ ফ্লাক্সত খোৱা সব মানে একদম ধুনীয়াকৈ লৈ যাম আৰু শুব পৰাকৈ গৈ আৰামত আৰু তাৰমানে

অঁ তেনেকুৱাও আছে নহয় অঁ তাৰপৰা আছে আকৌ পানী চানীবোৰ গৰম কৰি লৈ যাম ফ্লাক্সত ভৰাই মজা লাগিব এতিয়া যোৱাৰহে কথা আৰু নহ্ যোৱাৰহে কথা কা কে হেৰি এই ছয় তাৰিখে যাম ছয় তাৰিখে ছয় তাৰিখে দেওবাৰ পৰিছে অঁ দেওবাৰ পৰিছে তাতে স্কুল বন্ধ থাকে তাৰপাছতে আমাৰো ফ্ৰী হয়নে অঁ এতিয়া তাতে ধৰক পোহৰ পোহৰে হওঁতে অকণমান উঠিম আৰু চাৰিটামান বজাত আৰু গাড়ীত আকৌ ঘৰলৈ আহিব লাগিব নহয় নহ'লে বেছি নিশা হ'ব ছঘণ্টা তাত লাগিব কাজিৰঙালৈ যাওঁতে যে ছঘণ্টা সেইকাৰণে আকৌ এইবাৰ বোলো লগ ধৰি চাওঁ বুলি ভাবিছোঁ যোৱাৰহে নহয় সেয়াই আকৌ এইবাৰ মনত থিৰাং কৰি ল'লো আৰু যাম বুলি ক'লোঁ যেতিয়া আৰু যামেই আৰু সেয়াই আকৌ

খালি কাজিৰঙালৈ বুলিহে নহ্ কাজিৰঙালৈ তাতে গৈ নোপোৱা অঁ যাও যাও লাগেতোন আকৌ সদায় কাম কাম কাম কাম কাম এতিয়া আমি যাবলৈ অকণমান মনটোকে ফৰকাল লাগে

কিমাননো কাম কৰি সেয়াই আকৌ পিকনিকটোকে ভালকৈ গৈ খাই আহোগৈ বনোৱা নাই আৰু দুজনীয়ে নহ্ লগে ভাগে খৰি লৈ যাবানে এতিয়া কিবা ষ্টভ লৈ যাবা খৰি লৈ যাবনে ষ্টভ লৈ যাবা এতিয়া দিগদাৰ হ'ব অঁ সেইটোৱে হয় ধুনীয়াকৈ খৰি চৰি লৈ খৰি চৰি লৈ যাম আৰু ষ্টভটো লৈ যাম আৰু ধুনীয়াকৈ মুঠতে সব হৈ আৰু সোনকালে ফিটফাট হৈ ওলাবা আৰু দেই সেইটোৱে আৰু দিয়া হ'ব দিয়া তেতিয়াহ'লে নে কি

হ'ব তেনেকৈ কৰি দিয়া মুঠতে ফোনটো কৰি দিবা জনাই দিবা হ'ব ঠিক আছে ঠিক আছে দিয়া হ'ব অঁ